মই হাঁহ কুকুৰা পুহিছোঁ ঘৰত আ থাকি এইবিলাকৰ লালন পালন কৰোঁ হাঁহক দানা দি কুকুৰাক দানা দি এইটো এইবোৰ এইবিলাকৰ বিষয়লৈ আৰু মই এইবোৰ এই দিনৰ দিনটো এইবোৰ কৰিয়ে কটাইছোঁ আৰু তাতে আকৌ মোৰ এই ব্যৱসায়ী এইটোৱে আৰু হাঁহ চা কুকুৰা চ এইবিলাকতে লাগি থাকিব এ দিনৰ দিনটো এইবিলাক আৰু দানা চেনা দিয়া কাম কৰি থাকোঁ সেইবিলাক কৰিয়ে মোৰ জীৱনটো আৰু এনেকেই কটাইছোঁ এইবিলাক আমাৰ ব্যৱসায়ী এইখিনিয়ে মোৰ সেইখিনি কৰিয়ে মই দিনৰ দিনটো কটাও আৰু তাত আৰু সেই এইবিলাক বাকীনো কি কৰিম এইখিনিয়ে ব্যৱসায় এইখিনিয়ে ব্যৱসায় কৰি আৰু জীৱনটো কটাই আছোঁ আৰু তাৰছত আৰু কিনো আৰু এইবিলাক ব্যৱসায়িক ক্ষেত্ৰত যিকিটা পাওঁ পাই পইচা ওলাই সেইখিনিয়ে আৰু কৰি চলি আছোঁ আৰু মই সেইখিনিয়ে মোৰ ব্যৱসায়ী পাতি আৰু তাৰ পৰা আৰুনো কি কথা পাতিম আৰু এইখিনিকে আৰু কৈ কৈছো আৰু